ভাৰতৰ চিনেমা জগতখন ভালকৈ আগবাঢ়ি গৈছে মানুহ মানে মনোৰঞ্জনৰ কাৰণে চিনেমা চায় কেতিয়াবা মানুহৰ মনটো বেয়া লাগিলেও কিবা চিনেমা এখন চাই দিলে মানুহৰ মনটো ভাল লাগে সেই গতিকে মানুহে চিনেমা চায় চিনেমা এটা কাহিনী থাকে প্ৰথমৰ পৰা শেষলৈ চাই মানুহে কিবা এটা উপভোগ কৰে সেইটো কাৰণে মানে মানুহৰ মনটো ভাল লাগে আৰু এনেকুৱা কাহিনী কিছুমান বনাই সকলোৱে চাই সেই গতিকে ভাৰতৰ চিনেমা উদ্যোগটো বহুত আগবাঢ়ি গৈছে ভাৰতৰ লগতেই আমাৰ অসমৰ চলচ্চিত্ৰ উদ্যোগটোও আগবাঢ়ি গৈছে আগতে মানুহে চিনেমা নগৈছিল যদিও আজিকালি ভাল ভাল চিনেমা কিছুমান ৰঘুপতি কাঞ্চনজংঘা এনেকুৱা নতুন নতুন চিনেমা কিছুমান ওলাইছে কাৰণে সকলোৱে চিনেমা চাবলৈ যায় আৰুতো ভা আমাৰ অসমৰ চিনেমা অস্কাৰলৈও গৈছে ভিলেইজ ৰকষ্টাৰ ৰিমা দাসে লিখা সেই গতিকে মানে ভাল হয় আৰু মানুহৰ এনেকুৱা মানে কাহিনী কিছুমান নিজৰ জেগা ওপৰত মানে নিজৰ মানে সকলো বস্তু মানে এই মানে উপযুক্ত বস্তুখিনি দেখায় মানে এটা কাহিনী দেখায় নিজৰ সেইবিলাকৰ ওপৰত সেই গতিকে মানুহে এই সকলোবিলাক চাই মানে ভালকৈ উপভোগ কৰে মনটো বেয়া লাগিলেও মানে চিনেমা এখন চালে মানুহৰ মনটো ভাল লাগে বা সেই কাহিনীবিলাক সেই গতিকে ভালেই লাগে আৰু সেই গতিকে চিনেমাই মানে আমাৰ উদ্যোগটো আগবঢ়াই দিছে আৰু এটা শিক্ষা দি যায় যে মানুহে মানে ভাল পায় আৰু সেই গতিকে চিনেমাখন চাই কিবা এটা ভাল বেয়া ধৰি লওক সকলো গম পায় মানুহে নজনা কথাবোৰ জানে ধৰি লক সেই গতিকে চিনেমা চাই ভাল পায় আৰু সেই গতিকে মানুহৰ চিনেমা উদ্যোগটো মানে উপভোগ কৰি ভাল পায় কাৰণে আগবাঢ়ি গৈছে